প্ৰশ্নটো আছিলে ব্যৱসায় আৰম্ভ কৰাৰ সময়ত গাঁৱৰ গাঁও অঞ্চলৰ লোকসকলে কি কি সমস্যাৰ সন্মুখীন হয় উত্তৰত মই ক'ব খোজো যে ব্যৱসায় আৰম্ভ কৰাৰ সময়ত গাঁও অঞ্চলৰ লোকসকলে বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হয় প্ৰথমে ক'ব যাওঁ যে গাঁও অঞ্চলৰ যিহেতু প্ৰায় সকলোবোৰ লোকেই স্বাৱলম্বী তেওঁলোকেই খেতি বাতিতেই হওক বা বোৱা কটাই হওক নাইবা কাপোৰৰ কাপোৰ চিলায়ে হওক ইত্যাদি ধৰণৰ বিভিন্ন কাম তেওঁলোকে নিজাববীয়াকৈ সৰু সুৰা বাঁহ বেতৰ কামেই হওক ইত্যাদি ধৰণৰ কামবোৰ তেওঁলোকে বিভিন্ন ধৰণৰ কাম তেওঁলোকে সৰু সুৰাকে নিজে নিজে কৰিয়ে থাকে গতিকে যিকোনো ব্যৱসায় আৰম্ভ কৰি দিবলৈ প্ৰথমে এই এইখিনি যিকোনো গ্ৰাহক বা পোৱাটোহে আটাইতকৈ ডাঙৰ কাম গতিকে গাঁও অঞ্চলত ব্যৱসায় কৰিবলৈ হ'লে গ্ৰাহক পোৱাতে বহুত সমস্যা সন্মুখীন হয় আৰু এই সমস্যাসকলে আমি বিশেষকৈ শাক পাচলিৰ ক্ষেত্ৰতে বুলিয়েই ক'ব নোৱাৰোঁ আমি বিভিন্ন ধৰণৰ কামতো গাঁও অঞ্চলৰ লোকসকলে আগবাঢ়ি নাহে প্ৰথম প্ৰথম তেওঁলোকে এই ব্যৱসায়টো আৰম্ভ কৰিছেহে কি ভাল হ'বনে নহয় এই বিষয়ে চিন্তা কৰি থাকে তেওঁলোকে যিকোনো বস্তু কিনিবৰ কাৰণেও আগবাঢ়ি নাহে আৰু কিন্তু পাছলৈ পাছলৈ দেখা যায় যে তেওঁলোকে দুই এটা বস্তু কিনি চায় আৰু তেতিয়াহে গম পায় বস্তুটো ভালেই আৰু কেতিয়াবা কিনিব লাগিব এনেধৰণে মনত ভাবি তেওঁলোকে সেই বস্তুটোৰ প্ৰতি আকৰ্ষিত হয় আৰু কিনিবলৈও আগ্ৰহী হয় সেইদৰে শাক পাচলিৰ ক্ষেত্ৰতেই তেওঁলোকে তেনেধৰণে ভাবে আৰু কাপোৰ কানিৰ ক্ষেত্ৰত প্ৰথমে তেওঁলোকৰ অভাৱসমূহ পূৰণ কৰিবলৈহে চেষ্টা কৰে যে এই অভাৱ যিকোনো বস্তুৰে দৰকাৰ হৈছে সেই বস্তুটোহে কিনিবলৈ যায় পাছলৈ পাছলৈ তেওঁলোকে ক'ৰবাত যাব লগা হ'লেও বিভিন্ন ধৰণৰ উপহাৰ দিব লগা হ'লেও তেতিয়া তেওঁলোকে সেই কাপোৰৰ ব্যৱসায় কৰা লোকসকলৰ ওচৰ চাপে আৰু কিবা এটা উপহাৰ দিব পৰাকৈ কিবা এটা বস্তু তেওঁলোকে কিনিবলৈ চেষ্টা কৰে আৰু বাঁহ বেতৰ সঁজুলিৰ ক্ষেত্ৰতে হওক ডলা চালনি এই বস্তুবোৰ গাঁৱৰ প্ৰায়ভাগ লোকেই বনাবলৈ প্ৰায় জানেই এনেদৰে ব্যৱসায় কৰিবলৈ হ'লে তেওঁলোকে গ্ৰাহক হিচাপে গাঁৱৰ লোকসকলক পোৱাটো অলপ অলপ অসুবিধাৰে সৃষ্টি হয় কাৰণ প্ৰথম প্ৰথমে গ্ৰাহক গ্ৰাহকখিনিক সেই দৰকাৰ হয় আৰু গাঁৱৰ লোকসকলক গ্ৰাহক বুলি ধৰি ল'লেও তেওঁলোকৰ বস্তুবোৰ সিমানকে বিক্ৰী নহয় গতিকে তেওঁলোকে টাউনলৈ নাই বা বজাৰলৈ বস্তুবোৰ লৈ ওলাই আহিব লাগে তাৰ অহা যোৱা কাৰণেও বিভিন্ন খৰচ হয় কেতিয়াবা বস্তু বেয়া হৈ যোৱা তেনেকুৱা ধৰণেও সমস্যা আহি যায় গতিকে যিসকল আমাৰ গাঁও অঞ্চলৰ ক্ষুদ্ৰ ব্যৱসায়ী আছে তেওঁলোকে এই কামসমূহ এই সমস্যাসমূহৰ পৰা তেওঁলোকে পৰিত্ৰাণ পাবলৈ বিচাৰে আৰু এই লোকসকলক প্ৰথম প্ৰথম তেওঁলোকক উৎসাহ দিয়া মানুহো কম থাকে যে অঁ এইটো কাম কৰিছ কামত যিকোনো কাম কৰি আগবাঢ়ি যায় এইধৰণে কাম এইধৰণে কথাও তেওঁলোকক কমেই কয় পাছত পাছত গাঁৱৰ লোকসকল যিহেতু সহজ সৰল তেওঁলোকে মিলিজুলি যিকোনো কামত আগবাঢ়িবলৈ চেষ্টা কৰে আৰু তেওঁলোকক কয় যে অঁ কামটো ভাল হৈছে এনেধৰণে তেওঁলোকে আগবাঢ়ি যায় গৰু ছাগলী পোহাৰ ক্ষেত্ৰতে মই ক'ব খুজোঁ যে এই আমাৰ গাঁও অঞ্চলত বিশেষকৈ বাঁহ বেঁতৰ সঁজুলিৰে কেঁচা খৰি খেৰেই এনেধৰণে গোহালি নিৰ্মাণ কৰি লয় আৰু গৰু ছাগলীক তাতে পোহপাল পোহপাল দিয়ে কিন্তু গৰুৰ কাৰণে এটা ভাল পকীঘৰ লগতে দানা পানী দিব পৰা এডোখৰ ভাল ঠাই নহ'লে গৰু ছাগলী ব্যৱসায় কৰিবলৈও গৰু বিশেষকৈ গৰু ব্যৱসায় কৰিলে কৰিলেও তাত উন্নতি নহয় গতিকে এই ক্ষেত্ৰত লোকসকলেও কিছু সমস্যা হয় যে তেওঁলোকে এটা ঘৰ নিৰ্মাণ কৰি ল'বলৈ নোৱাৰে ঠিক তেনেকৈ হাঁহ কুকুৰাৰ কাৰণেও তেওঁলোকে সৰু সুৰাকৈ যিদৰে এটা গঁৰাল বনাই লয় খেৰ বাঁহেৰে সেইদৰেই এটা বনাই লয় আৰু পাছত পাছত এয়া অস্বাস্থ্যকৰ পৰিৱেশৰ পৰিৱেশ যেতিয়া হৈ যায় তেতিয়া তেওঁলোকৰ ব্যৱসায়ত উন্নতি নহয় তাৰ পৰিৱৰ্তে লোকচানহে বেছি হোৱা দেখা যায় সেয়া পকীঘৰ নিৰ্মাণ কৰিবলৈও কিছু পৰিমাণৰ টকাৰ প্ৰয়োজন হয় কাৰণ ব্যৱসায় কৰোঁতে প্ৰথম প্ৰথম এই মানুহৰ হাতত পইচা পাতিও ইমান বহুত বেছি নাথাকে তেওঁলোকে সামান্য পইচাৰে ব্যৱসায় কৰিবলৈ যি আগবাঢ়ি যায় তাৰে সকলোখিনি কাম সম্ভৱ হৈ নুঠে গতিকে এনেধৰণৰ সমস্যাও আহি দেখা দিয়েহি আৰু গাঁৱৰ লোকসকলৰ ক্ষেত্ৰত ক'ব খোজোঁ যে প্ৰায় সকলোবোৰ লোক ধনী নহয় যে তেওঁলোকে যিকোনো বস্তু কিনি ব্যৱহাৰ কৰিলেও নকৰিলেও এনেই পেলাই দিব তেনেকুৱা ধৰণৰ নহয় তেওঁলোকে ভাবি চিন্তিহে বস্তুবোৰ কিনে আৰু সেয়া ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰে আৰু তেওঁলোকে বহুত আটোম টোকাৰিকৈ বস্তুবোৰ ৰাখে তেনেদৰে বাঁহ বেতৰে বস্তুৱেই হওক বা কাঠৰ বস্তুৱেই হওক এই পুতলা বেগ তেনেকুৱা বস্তুৱেই হওক তেওঁলোকে এবাৰ কিনিলে সেয়া বহুত দিনলৈ ভালদৰে ৰাখিবলৈ চেষ্টা কৰে গতিকে এই বস্তুবোৰ যিসকলে বনাই যিসকল ব্যৱসায়ীয়ে এই কামখিনি কৰি নিজকে জীৱিকা অৰ্জন কৰিছে তেওঁলোকে এই কামখিনিক সেই গ্ৰাহকখিনিক পুনৰ এবাৰ নাপায় আৰু তেওঁলোকে নতুন গ্ৰাহক বিচাৰি যাবলৈ চেষ্টা কৰে আৰু তেওঁলোকে এখন নতুন বজাৰলৈহে যাবলৈ তেওঁলোকৰ তেওঁলোকে তেতিয়াহে লাভ উপাৰ্জন কৰিবলৈ সম্ভৱ হয় গতিকে তেওঁলোকৰ এই ক্ষেত্ৰতো তেওঁলোকৰ সমস্যা হয় যে মূলহে গ্ৰাহখিনিৰ কাৰণেই আৰু মূল তেওঁলোকে টকা পইচাৰ কাৰণেই তেওঁলোকৰ অসুবিধা হয় আৰু ক'ব যাওঁ যে গাঁও অঞ্চলত ৰাস্তা ঘাটো ইমান ভাল নহয় যে তেওঁলোকে বেলেগ এডোখৰ গাঁৱলৈ ওলাই যাবলৈও তেওঁলোকৰ কষ্ট হয় তাতে নিজৰ ব্যৱসায়ৰ সামগ্ৰীসমূহলৈ ওলাই যাবলৈও তেওঁলোকে যথেষ্ট অসুবিধা পায় আৰু সেই এনেকুৱা বাট পথ বেয়া হোৱাৰ বাবে বেলেগ অঞ্চলৰ লোক আহিও তেওঁলোকৰ অঞ্চলত সেই বস্তুবোৰ কিনিবলৈ আহিবলৈও তেওঁলোকে বহুত গ্ৰাহকেও সেয়া ইচ্ছা নকৰে গতিকে বাট পথৰ সমস্যাটো এটা সমস্যা হিচাপে ব্যৱসায়ীসকলৰ কাৰণে এটা সমস্যা হৈছে আৰু গাঁও অঞ্চলৰ ব্যৱসায়ীসকলৰ ব্যৱসায় আৰম্ভ কৰিবলৈ প্ৰথম প্ৰথম তেওঁলোকে এই কোনো এটা কামৰ কাৰণে এই বিশেষ ট্ৰেইনিং নলয় যে তেওঁলোকে নিজা যিখিনি আয়ত্ব আছে কাপোৰ চিলোৱাই হওক বা বাঁহ বেতৰ সেয়া তেওঁলোকে পৰম্পৰাগতভাৱে শিকিবলৈ চেষ্টা কৰে আৰু সেয়া তেওঁলোকে নিজে শিকি যি কাম নিজৰ জীৱিকাৰ কাৰণে যি কামত আগবাঢ়ি যায় তাকে কৰিবলৈ যাওঁতে তেওঁলোকে প্ৰথম প্ৰথম তেওঁলোকৰ ভাল ফলো নাপায় আৰু গতিকে তেওঁলোকে ভাল উপাৰ্জন নাপায় এনেধৰণেও প্ৰথম প্ৰথম তেওঁলোকৰ অসুবিধা হয় সেয়া সমস্যা আহি পৰে আৰু পাছত পাছত তেওঁলোকৰ নিজৰ কামত যেতিয়া পাকৈত হৈ যাব তেতিয়াহে তেওঁলোকৰ ব্যৱসায়টোৱে এটা ভাল ফল পাব ভাল ফল পায় গাঁও অঞ্চলত এই ব্যৱসায়ীসকলক উৎসাহ দিবলৈ আমি তেওঁলোকক যিমান পাৰোঁ তেওঁলোকৰ পৰা আমি বস্তুবোৰ কিনিবলৈ চেষ্টা কৰিব লাগিব আৰু আমি বস্তুবোৰ কেৱল কিনিলেই নহ'ব আমি তেওঁলোকক যদি যদি পাৰোঁ আমি অন্যান্য মানুহৰ লগতো তেওঁলোকক যোগাযোগ কৰি দিব লাগিব যে এনেদৰে তোমালোকে কিছুমান বস্তু কিনিব পাৰিবা নাইবা সেই ব্যৱসায়সকলক ক'ব পাৰোঁ যে তোমালোকে এই অঞ্চলসমূহত গৈ বস্তুবোৰ বেচিব পাৰিবা সেইদৰে আমি তেওঁলোকক উৎসাহ যোগাব পাৰোঁ তেওঁলোকক মনত মনত আমি উৎসাহ দিব পাৰোঁ যে যিকোনো কামেই কৰিব কৰিবলৈ চেষ্টা কৰিব লাগে নিজৰ বিদ্যা বুদ্ধিৰে যি যিমান সম্ভৱ সিমানখিনি কাম আমি কৰিবলৈ চেষ্টা কৰিব লাগে আৰু আজিকালি মোবাইলত দেখা যায় যে কিবা এটা কাম কিবা এটা ব্যৱসায় আৰম্ভ কৰিছোঁ বুলি আমি মোবাইলত ফোন কৰিয়েই হওক বা আমি মোবাইলৰ দ্বাৰা ছ'চিয়েল মিডিয়াৰ দ্বাৰা আমি বিভিন্ন মানুহলৈ সেয়া বাৰ্তা প্ৰেৰণ কৰিও আমি এই খবৰ তেওঁলোকক দিব পাৰোঁ যে এয়া ব্যৱসায়ী নতুনকে আৰম্ভ কৰিছে আৰু আমি যদি পাৰোঁ তেওঁলোকৰ সেই ব্যৱসায়টিত আগবাঢ়ি যাবৰ কাৰণে আমি তেওঁলোকৰ টকা পইচা দি সহায় কৰি নহয় আমি তেওঁলোকৰ পৰা বস্তু কিনিহে সেই ব্যৱসায়ত উন্নতি কৰিবলৈ আমি চেষ্টা কৰা উচিত আৰু উৎসাহ জনাবলৈ মুখ্য ৰূপত আমি তেওঁলোকৰ মনত সাহস দিব লাগে আৰু তেওঁলোকৰ মনোবল ভাঙি দিব নালাগে যে এয়া কি কৰে কি কাম কৰিছে এয়া একো লাভেই নহয় এনেধৰণে তেওঁলোকৰ মনটো ভাঙি দিব নালাগে আমি ক'ব লাগে যে যিমান পাৰে কামসমূহ কৰি যাব লাগে আৰু সেইদৰে কামসমূহ কৰি গ'লেই পাছত নিশ্চয় সুফল পাব এনেদৰে আমি তেওঁলোকৰ সহায় কৰিব লাগে